মই এযোৰ ছানগ্লাছ অৰ্ডাৰ দিছিলোঁ সেই ছানগ্লাছযোৰ মই যদি বজাৰত কিনিবলগীয়া হ'ল হয় তেতিয়াতো পোন্ধৰশ টকা খৰচ পৰিল হয় কিন্তু মই বিগ বিলিয়ন ডেইজৰ সময়ত কিনিছিলোঁ বিগ বিলিয়ন ডেইজৰ অফাৰত কিনাৰ বাবে মই সেই পোন্ধৰশটকীয়া ছানগ্লাছযোৰ তিনিশ নিৰান্নব্বৈ টকাতে পাই গ'লোঁ